নিশ্চয় পাৰিম মই মই মানে সৰু পতা পৰাই মানে আচাৰ চাচাৰ বনাই খুব ভাল পাওঁ আৰু মানে ভাত বা যিকোনো বস্তু বনাই ভাল পাওঁ আৰু মানে সৰুৰ পৰাই একদম বিৰাট মোৰ আৰু দুৰ্বলতা আছে বনোৱাৰ প্ৰতি তাৰপিছত মই গাঁৱত যিহেতু গাঁৱতেই মোৰ জন্ম গাঁৱত ঘৰ আমাৰ গাঁৱতটো বাৰী বিলাকত প্ৰত্যেক ঘৰতে আম চাম এইবিলাক লাগে এইবিলাক মই আৰু আনো আনি পেলাই এতিয়াতো আমৰ এইবাৰ কৰিছোঁ মই বিক্ৰীও কৰোঁ সেনেকে মানে মোৰ মানে কণ্টেইনাৰ আছে এইবিলাক আনো আনি মানুহৰ ঘৰে মোৰ ঘৰৰ পৰা লৈ যায় মই গোল নেমুৰ কৰিছোঁ নিমখত সেইটো মোৰ বহুত বিক্ৰী হৈছে তাৰপিছত মই এখেতে মোৰ স্কুলত যিহেতু কাম কৰে তাৰে শিক্ষকখিনিও মোৰ পৰা মানে ঘৰুৱা আচাৰে বিচাৰে মানুহে কিনা আচাৰবোৰ নাখায় মই আমৰ বনালোঁ এইবাৰ আম খুব সুন্দৰকে কাটি ধুই মানে নিমখত কেইদিনমান তিয়ালো তাৰপিছত ৰ'দত দিলোঁ ৰ'দত দি উঠি তেল গৰম কৰি তাত মছলাবোৰ দি মই আমৰ আচাৰ বনাইছোঁ খাবলৈ খুব মানে জুতি লগা হৈছে আচাৰৰ লগত আপুনি ৰুটিৰ লগত খাই ভাতৰ লগত খাই মানে তেনেকে আৰু চবে খাব পাৰে আৰু গোল নেমুটো মই নিমখত দি মানে বনাইছোঁ সেইটো সেইটো তেলত দিয়া নাই অকল গোলটো নিমখত দিয়েই মানে পানীৰ পৰা উঠাইতো এনেকে বিক্ৰী কৰিছোঁ সেইটো মোৰ যথেষ্টখিনি মানে বিক্ৰী হৈছে আৰু মই লাভৱানো হৈছোঁ সেইখিনিয়ে আৰু মানে তেতলীৰো কৰিছোঁ এইবাৰ তেতলীৰ যিটো মিঠা আচাৰ সেইটো বনালোঁ তাৰপিছত মই সেই আমৰ মিঠা আচাৰটো বনাইছোঁ সেইটো মোৰ যথেষ্টখিনি মানে বিক্ৰী হৈছে এনেকুৱা আৰু মানে ঘৰত কিছুমান বস্তু মই আৰু বিক্ৰী কৰোঁ এনেকে চবতে দিয়ে মোৰ পৰা নিয়ে যিখিনি মানুহে জানে প্ৰায় ভাগ মানুহে নিয়ে মোৰ পৰা আৰু জলকীয়া আচাৰ সেইটোও বনাওঁ মই ঘৰত মানে চিজনত মানে যেতিয়া যি বস্তু পাওঁ সেই চব বস্তুৰে মই মানে আচাৰ বনাওঁ আৰু আচাৰৰ প্ৰতি মোৰ যিটো দুৰ্বলতা আছে আৰু তাৰ সেই কাৰণে মোৰ আচাৰখিনিও চাগে খুব ভাল হয় যোনে এবাৰ খাই মানে নেক্সট আৰু মোৰ পৰা সেইখিনি আচাৰ কিনি লৈ যায়